হেল্ল' তিতাবৰ গেছ এজেঞ্চী হয়নে অঁ হয় হয় হয় মই গোহাঁইজানৰ পৰা ক'লোঁ মই তিনিদিনমানৰ আগত এটা চিলিণ্ডাৰ বুক কৰিছিলোঁ অনলাইনত পে'মেণ্ট মই কৰিছোঁ ছাকচেছ দেখাইছে কিন্তু আপোনালোকৰ এজেঞ্চীয়ে মোক বিলটো পাছ হোৱা নাই বুলি কৈছে হয় মোক এই অঁ হয় হয় আপুনি চাই পেলাই নি মোক চিলিণ্ডাৰটো দিয়া ব্যৱস্থা কৰক নহ'লে মোৰ ঘৰত বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ হয় হয় এই কেইদিন মই ফোন কৰিয়ে আছোঁ আপোনালোকে ৰিচিভ কৰা নাই কিয় সমস্যা সম অ সমস্যাটো হোৱাৰ বাবে মইতো ফোন কৰি আছো আপোনালোকেতো ৰিচিভ কৰক ন হয় হয় হয় অ ৰিচিভ কৰি জনালে সমস্যাটো সমাধান হয় নহ'লে আজি তিনিদিনে মোৰ চিলিণ্ডাৰ নাই কিমান অসুবিধা হৈছে এইটো মইহে গম পাইছোঁ সেইবাবে হয় সেইবাবে মই মোক আপুনি চিলিণ্ডাৰটো দিয়া ব্যৱস্থা কৰি দিয়ক অঁঁ হয় হয় দিয়ক অঁ চিলিণ্ডাৰটো পাৰিলে আজিয়ে দিয়াৰ ব্যৱস্থাটো কৰিলে বেছি ভাল হ'ব